সত্ৰখন এই আগত মানে শ্ৰী শ্ৰী বামুণীআটী সত্ৰ বুলি কয় আগত মানে সৰু আছিলে নামঘৰত আমাৰ গুৰু ধৰিলওক হেৰিয়ে গুৰুৱে আহি আহি আহি ইয়াত কৰুণাময় গোস্বামী শ্ৰী কৰুণাময় গোস্বামী তেওঁ আমাৰ গুৰু গুৰুজনা তেওঁ আহিছিল শালমৰা পৰা শালমৰা তেওঁৰ জন্ম ঠাই আহি ইয়াত থিতাপি হৈছিল হৈ তেওঁ সত্ৰখন আমাৰ আগত নামঘৰ বুলি পেলাই সৰুকৈ আছিলে তেওঁ ইয়াত থাকি ডাঙৰ কৰিল নামঘৰ এই সত্ৰ নামঘৰটো ডাঙৰ কৰি পকা খুটা বনাই ধুনীয়াকৈ ডাঙৰ কৰিল কৰি লৈ তেওঁ সত্ৰ নাম দিলে শ্ৰী শ্ৰী বামুণীআটী সত্ৰ বুলি এখন তেওঁ গুৰু থিতাপি আছে বুলি পেলাই কৰুণাময় হৰিপ্ৰদ গোস্বামী ইয়াত আছে বুলি পেলাই ধুনীয়াকৈ তেওঁ লিখি দিল সত্ৰ নামত দিয়াত সত্ৰখন আমাৰ সমাজে গোটেই গাঁৱে লগ লাগি এই সত্ৰখন থিতাপি কৰিছিল কৰুণাময় গোস্বামীয়ে কৰা পাছত তেনেকৈ পালি আছে আৰু ওচৰ চুবুৰীয়া মিকি যোগী লালুং গোটেইবিলাকে এই চাৰি পাঁচখন গাঁৱে ইয়াত জড়িত আছে আমাৰ ইয়াত তেওঁ আগতে থিতাপি হওঁতে ইয়াত আইস আইগৰাকী কেইগৰাকীমান আছিলে মনেমাই বুলি কয় তেওঁ মাতৃ হিচাপে তেওঁ আছিলে ইয়াত পালনীয়া গুৰু আৰু ইফালে এই গৰু গায়ো কেইজনীমান গাই গৰু আছিলে তেওঁ পালিছিলে গাই গৰুকেইজনী কমলেশ্বৰ নামৰে ল'ৰা এটা সৰু তেওঁ আছিলে ইয়াত গৰু পালনীয়া হিচাপে তেওঁ দুখীয়া ঘৰৰ ল'ৰা তেওঁ ইয়াতে গুৰুৱে ৰখাইছিলে তেওঁক ৰখাই তেওঁ স্কুলত যোৱা পৰলৈ এবস্তা ঘাঁহ আনে আনি পেলাই গৰুকেইজনীক দিয়ে দি লৈ তেওঁ স্কুললৈ যায় স্কুলৰ পৰা আহি গুৰুৱে ভাত দিয়ে ভাত খায় আৰু খায় লৈ তেওঁ গৰুকেইজনীলৈ ঘাঁহ পানী যোগাৰ কৰে কৰি লৈ তেওঁ ধুনীয়াকৈ সাৰ পানী গৰু বান্ধি সাৰ পানী দি লৈ গুৰু লগত প্ৰাৰ্থনা কৰে বৰগীত গায় গাই আৰু ৰাতিপুৱা হ'লে চাৰে তিনটা বজাত উঠে উঠি গা পা ধুৱে বৰগীত গায় গুৰুৰ লগত গোটেই কেইগৰাকী মনে বাইদেউ আৰু বীণা বুলি কয় এজনী ছোৱালী মানুহ তাই আছিলে চিকাবৰীৰ পৰা ইয়াত গুৰুৰ লগত গোটেইবিলাকে লগ লাগি ইয়াত প্ৰাৰ্থনা কৰে বৰগীত গায় গীত মাত কৰে গুৰুৱে গোটেইখিনি কৰি লৈ পেলাই গুৰুৱে পাঠ দুই আধ্যায়মান পঢ়ে এক আধ্যায়মান পঢ়ে পঢ়ি এনেকৈ পালন কৰি আছিলে থাকি গু গুৰুৱে সত্ৰখন বনায় গোটেইখিনি নামাকৰণ কৰি তেওঁ অন্তিম সময় হ'ল তেওঁ গুচি গ'ল দুজনী গাই আছিলে তেওঁ পাছত যেতিয়া যোৱা সময় হ'ল যোৱা সময়ত ভকতক চমজি দি গুচি গ'ল ভকতে পালি কৰি কিছুমান দিন থাকিল থকিলে পালিব নোৱাৰি তেওঁলোকে বিক্ৰী কৰি দিলে গৰুকিজনী বিক্ৰী কৰি দি এই নামঘৰৰ সত্ৰৰ নামতে টকা পইচাখিনি লগাল এজন আমাৰ ব্যক্তিক আছে তেওঁ সমাজৰ এজন ডাঙৰ উপকাৰী ভকত তেওঁ নাম হৈছে দৈবায়ন দেউৰী তেওঁ আমাৰ সমাজখনত এই সত্ৰখনৰ বিষয়ে বহুতখিনি উপকাৰ কাম কৰিছে তেওঁ ৰান্ধনী ঘৰ বনাই দিছে ভকতে ভাত খোৱা ঘৰ বনাই দিছে ভকতে ৰন্ধা ঘৰ বনাই দিছে গোটেইখিনি কৰি তেওঁ এই সমাজখনক লৈ সত্ৰলৈ তেওঁ বহুতখিনি ভাল কাম কৰিছে তেওঁক আমি আশীৰ্বাদ কৰিছোঁ তেওঁ আমাক সমান চকুৰে চায় ভকতক বেয়া ব্যৱহাৰ নকৰে ভকতক বহুত ভালকৈ চলাই আছে তেওঁৰ দ্বাৰাই আমাৰ সমাজখন ভালেৰে চলি আছে এতিয়ালৈ গুৰু নাই যদিও তেওঁ আমাৰ গুৰু হিচাপে সমাজখনক থিতাপি হৈ আছে তেওঁক তেওঁক ভগৱানে ভগৱানে তেওঁক আৰ্শীবাদ কৰওক চিৰদিন জীৱত জীৱিত থাকিব কাৰণে আমি তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ এতিয়া অন্তিম সময় হৈছে তথাপিতো তেওঁ ফুৰিব নোৱাৰে ফুৰিব নোৱাৰে তেওঁ চেপেনা লৈ লৈ আহে তথাপিতো এই সত্ৰত থাকে সত্ৰ কামবিলাক কৰে ভকতক আমুক ক তোহোক কৰ এইখিনি কৰ সেইখিনি ক বুলি ভকতক বিধান দিয়ে তেনেকৈ এই সত্ৰখন তেওঁৱে গাজন হিচাপে চলাই আছে এজন বহুত হেৰি মানুহ তেওঁ গৰীব ল'ৰা গৰীব মানুহ তেওঁক সত্ৰ এজন নামঘৰীয়া বাবদ সত্ৰ পালনীয়া তেল বন্তি জ্বলোৱা সত্ৰখন পালিবৰ কাৰণে তেওঁক দিছে ভকতে তেওঁৱে ৰাতিপুৱা চাৰে তিনটা বজাত উঠে উঠি বৰগীত গায় গীত মাত গায় লীলা মালা গায় ভতিমা গায় গাই কৰি লৈ প্ৰাৰ্থনা কৰে শিশু প্ৰাৰ্থনা অকলে অকলে গোটেইখিনি কৰে কৰি লৈ তেওঁ পাঠ দুই আধ্যায় বা এক আধ্যায় চায় চাই পেলাই তেওঁ নীতি নিয়মখিনি ইয়াত কৃষ্ণ দেউৰীয়ে পালি আছে সত্ৰখন আৰু চোৱা চিন্তা বাবদ ভকতক চলা সত্ৰখন চলা বাবদ দৈবাম দেউৰীয়ে তেওঁ আমাৰ এই সত্ৰখনত ওপৰ জনাভাৱে গুৰু হিচাপে তেওঁ পালন কৰি আছে আমি বহুত তেওঁক ধন্যবাদ দিছোঁ তেওঁক আমি আশীৰ্বাদ কৰিছোঁ চিৰদিন তেওঁ জীৱিত থাকক কৃষ্ণ দেউৰী তেওঁ যাতে চিৰদিন যাতে ভগৱানে যাতে মঙ্গল কৰক তেওঁ যাতে সত্ৰখন পালিবৰ কাৰণে শক্তি দিয়ক শক্তি দি তেওঁক ভগৱানক লাভ কৰে যাতে এইখিনিকে আমি তেওঁৰ ওচৰত সদায় চিন্তা চৰ্চা কৰি আমি ৰাতিপুৱা পুৱা ভাগত ছটা সাতটা বজাত আইসকলে নাম গাওঁ নাম গোৱা পাছত নামঘৰীয়াই গীত মাত গায় লীলা মালা গায় ভতিমা গায় পাঠ তিনি আধ্যায় বা দুই আধ্যায় পঢ়ে তাৰ পাছত আমি ছটা বা সাতটা বজাত আমি আইসকলে আহো আহি লৈ সত্ৰত কীৰ্তন দুজন বা তিনজন গাওঁ গাই লৈ আমি ঘৰাঘৰি গুচি যাওঁ যাই লৈ ঘৰত গৃহস্থ কাম বন কৰি খাই বৈ আবেলি সময়ত আহি আৰু আমি দুজন বা তিনজন কীৰ্তন কৰি এই সত্ৰখন আমি সেনেকেই পালি আছো কৰুণাময় হৰিপ্ৰদ গোস্বামী আমি বাক্যবিলাক লৰচৰ নকৰাকে তেওঁৰ কৰ্মখিনি আমি কৰি চলাই আছো এতিয়া মানে তেওঁ কৰ্মখিনি আমি চলাই আছো তেওঁ গুৰুৱে আমাক যিকণ দিছে তাকে লৈ ভগৱানৰ ওচৰত প্ৰথনা জনাইছোঁ চিৰজীৱিত যাতে সত্ৰখন জীয়াই থাকক সত্ৰখন যাতে আমি গুৰুৱে ইয়াত থাকোঁতে আমাক ধুনীয়া ধুনীয়া আঞ্জা বনাই দিয়ে ধুনীয়া ধুনীয়া ভাজি বনাই দিয়ে ধুনীয়াকৈ প্ৰসাদ বনাই দিয়ে প্ৰসাদ আমি খাই বহুত আনন্দ পাওঁ গুৰুৱে এদাল ভীমকল কাটিব দিব কাটি ভীমকলডাল চিৰাচিৰকৈ উখোৱাব দিব উখোৱাই তেওঁ ধুনীয়াকৈ দালি লগত বনাই দিয়ে এনেকুৱা অমিত খোৱা যেন পাওঁ আমি ধুনীয়া লাগে এতিয়া গুৰুও সেইবিলাক তেওঁ নাম যশ তেওঁ ৰন্ধা বঢ়া এইবিলাক আমি কেতিয়াবা মনত পৰিলে এবাৰ কান্দো তেওঁ কাৰণে আমি স্মৰণ কৰোঁ তেওঁ ভাল জেগা পাক তেওঁ নাম যাতে সদায় উজ্জ্বলি থাকে এয়া শ্ৰী শ্ৰী বামুণীআটি সত্ৰত তেওঁ যাতে সদায় জীৱিত থাকে আমি ইয়াকে তেওঁ ওচৰত আৰ্শীবাদ কৰিছোঁ